হয় মই কেমেৰাৰে কেনেধৰণৰ ফটো লওঁ বুলি ক'লে মানে মই নিজৰো ফটো তোলোঁ আকৌ বিয়া সবাহলৈ গ'লে মানে তেহেঁতৰ বিয়া কইনা চইনাবিলাক তেনেকুৱাবিলাককো ফটো মাৰোঁ নিজেও ফটো তোঁলো তেনেকুৱাবিলাক ক্ষেত্ৰত আকৌ নদী চদী নদী পাহাৰ নিজৰা জান জুৰি তেনেকুৱাবিলাককো ফটো মাৰোঁ জীৱ জন্তুবিলাককো ফটো মাৰোঁ আকৌ প্ৰকৃতিবিলাকক মানে ফটো মাৰোঁ তেনেকৈ মানে ফুল ফ ফুল চুলবিলাক ফটো মাৰি মানে কেনেবা ভাল লাগে তেনেকুৱাবিলাক ফটো মাৰিলে মানে ভাল লাগে আকৌ নিজেও ফটো তুলি ভাল লাগে কেনেধৰণৰ বুলি ক'লে মানে সেয়াই আৰু এনেকৈ ভাল লাগে নিজে নিজে ফটো মাৰি আকৌ ক'ৰবাত ফুৰিব গ'লে মানে ফটো মাৰিলেও মানে নিজকে ফটো একপি মাৰি পিনে সাঁচি ৰাখিবলৈ কাৰণে মন যায় সেইটো কাৰণে মানে ফটো মাৰোঁ মাৰি পিনে সেইখিনি সাঁচি ৰাখিবলৈ কাৰণে থৈ দিওঁহি আকৌ আকৌ বেলেগ জেগালৈ গ'লে মানে মাহঁত ক'ৰবালৈ গ'লে মানে মাহঁতকো তেনেকৈ ফটো মাৰি দিওঁ সাঁচি ৰাখিবলৈ কাৰণে সাঁচি ৰাখোঁ মানে ফটো মাৰোঁ মানে কোনোবা ক'ৰবালৈ গ'লে মানে মোবাইলটো লগত লাগেই তেনেকৈ মোবাইলতো ফটো মাৰোঁ তেনেকৈ কেমেৰা আমাৰ ফালে নাই আৰু কেমেৰা তেনেকৈ ফটো মাৰি পোৱায়েই নাই কেমেৰাবিলাকত ফটো মাৰিলে যেনিবা বেছি ধুনীয়া উঠে তেনেকুৱাবিলাক ক্ষেত্ৰত আৰু

কেমেৰাবিলাক কেমেৰাত তেনেকৈ ফটো মাৰি পোৱাই নাই কেমেৰাত ফটো মাৰিলে ভাল আহে আকৌ কেমেৰা ফটো মাৰিলে যেনিবা ধুনীয়া আহে আকৌ অকণমান ভাল আহে হেভি টাইপো আহে আমাৰ ডাঙৰ ফোন যদিও মানে ইমান হেভি ফোনটো নহয় যে সেইটো বাবে মানে কেমেৰা ইমান ভাল নাহে তথাপিতো মানে হ'লেও ফটো তুলিবলৈ চেষ্টা কৰোঁ নিজৰে হওক বা লোকৰে হওক আকৌ মাহঁতৰ গোটৰো যদি মানে কিবা কৰিব লগা থাকে তেনেকেই গ্ৰুপকৈ ফটো মাৰিবলৈ চেষ্টা কৰোঁ মাৰি দিওঁ আকৌ গ্ৰুপটো মানে গ্ৰুপৰ গ্ৰুপকৈ ফটো লাগিলে মানে আকৌ মাৰি দিওঁ আকৌ ক'ৰবাত যদি কিবা আকৌ কিবাকৈ যদি মানে ফটো লাগে তেতিয়াও মাৰি দিওঁ তেনেকৈ মানে কেমেৰা ইউজ কৰোঁ আৰু ফটো তেনেকেই মাৰোঁ মাৰি মেলি তেনেকেই থাকোঁ আৰু